হেল্ল' নমস্কাৰ নমস্কাৰ নিশ্চয় অঁ ভাল কথা তুমি তেতিয়াহ'লে এখন মোৰ নিজৰে গল্প কিতাপ আছে ধলফাট ধলফাটখনত ঊনৈছটা গল্প আছে ঊনৈছটা গল্পৰ ঊনৈছটা ভিন্ন ৰুচিৰ গল্প পঢ়ি ভাল পাবা তাত হাঁহি আছে কান্দোন আছে প্ৰেম আছে ভালপোৱা আছে আৰু এটা বিশেষভাৱে লিখিত হত্যাকাণ্ডৰ পম খেদি এজন হত্যাকাৰীক কেনেকৈ পুলিচে উলিয়ালে সেইটো পাবা তাৰ বাহিৰেও আছে মানুহৰ জীৱন পৰিক্ৰমাত ঘটি থকা কিছুমান ঘটনা যিবিলাক ঘটনা আমি সকলোৱে দেখি আছোঁ অনুভৱো কৰিছোঁ বা সেইবিলাক এই মোৰ ধলফাট কিতাপখনত পাবা গুড সুন্দৰ আৰু পঢ়ি কি পাবা মোক জনাবা অহ্ আছে মোৰ আন এখন কবিতাপুথি অনুভৱৰ একাঁজলি শব্দ তাত চৌষষ্ঠিটা কবিতা আছে সেইখন ঘোৰামাৰা বৰসজাই সাহিত্যসভাই প্ৰকাশ কৰি উলিয়াইছিল আৰু চৌষষ্ঠিটা কবিতাত চৌষষ্ঠিটা ৰ ৰস আছে তাত আমাৰ যি চৌষষ্ঠি কলা সেই চৌষষ্ঠি কলা তাত প্ৰত্যেকটো কবিতাত এটা কলা পাবা পঢ়ি ভাল পাবা আৰু তাত মানে আমাৰ প্ৰচলিত সাধুৰ ওপৰত এটা কবিতা পাবা এই মানে সেইবিলাক পঢ়ি পাবা আৰু আমাৰ গাঁৱৰ যি ছবিখন গাঁৱৰ ছবি এখন তুমি তাত পাবা আৰু আমাৰ আহঁতৰ তলত বিচাৰি পাবা আমাৰ যে কিছুমান আহঁত গছৰ তলত কিছুমান আমাৰ ল'ৰা ছোৱালীৰ মাজত আলোচনা হয় মেল মিটিং হয় কেতিয়াবা ঘৰুৱাভাৱে কাৰোবাৰ লগত কাৰোবাৰ আলোচনা হয় সেইবিলাক বিচাৰি পাবা কবিতাবোৰত একো একোটা কবিতাত ভিন্ন ৰ ৰসৰ সোৱাদ তুমি নিশ্চয় পাবা অনুভৱৰ একাঁজলি শব্দ

নিশ্চয় নিশ্চয় নিশ্চয় অঁ তাত তুমি যাব লাগিব গ'লে তাত তোমাৰ ডকুমেণ্ট লাগিব আজিকালি এইবিলাক তোমাৰ ফটোও লাগিব আদি আৰু আজিকালিতো আইডি প্ৰোফ বহুত কিবাকিবি আছে তাৰে কিবা এটা প্ৰোফ দিব লাগিব ফটোখনটো কম্পালচৰি লাগিবই এই তেনেকৈ তুমি এখন ফৰ্ম ফিলআপ কৰিব লাগিব আৰু সেই ফৰ্ম ফিলআপ কৰোঁতে তেওঁলোকে মানে অফিচিয়েলী সেইখন তেওঁলোকে তাত এপ্ৰোভ কৰি তোমাক এখন আই কাৰ্ড দিব আই কাৰ্ডখনৰ আই কাৰ্ডখন হ'লে তুমি তাৰ এজন ডিষ্টিক লাইব্ৰেৰীৰ এজন নিয়মীয়া পঢ়ুৱৈ হিচাবে তাত তেওঁলোকে গণ্য কৰিব আৰু তাৰপৰা তুমি তাত পঢ়িবও পাৰা আৰু কিতাপ এটা নিৰ্দিষ্ট দিনৰ কাৰণে তুমি কিতাপ আনিবও পাৰা নিৰ্দিষ্ট দিনৰ কাৰণে তুমি কিতাপ ঘৰত আনি পঢ়িব পাৰা আৰু সেই নিৰ্দিষ্ট দিনত কিতাপবোৰ আকৌ পঢ়ি শেষ তুমি ঘূৰাই দিব লাগিব অহ্ ধন্যবাদ অঁ ধন্যবাদ ধন্যবাদ থেংক ধন্যবাদ ধন্যবাদ পুনৰ লগ পাম অহ্ গুড